মই উলৰ চুৱেটাৰ গুঠোঁ আৰু চুৱেটাৰ আমাৰ ওচৰতে খুৰী এজনী আছিলে সেই খুৰীজনীয়ে আমাক বহুত শিকাইছে ঊলৰ কেনেকে গুঠিব লাগে কেনেকে বনাব লাগে চব শিকাই মেলি দিছে খুৰীজনীয়ে খুৰীজনীৰ পৰা বহুত শিকিলোঁ প্ৰথমতে চুৱেটাৰ এটা মই বনালোঁ তাৰপা চুৱেটাৰ বনোৱাৰ পিছতে চুৱেটাৰ শলা দুডাল লাগিবই সেই শলা দুডালত লৈ পেলাই ওলৰ চুৱেটা গুঠি তাৰপা আকৌ বনেট বনাওঁ মাফলা বনাওঁ তাপা হেৰি তেনেকে শিকি আজৰি হৈ আও ফলা চুৱেটাৰ পিন্ধো গোঠোঁ আৰু তাৰপিছত হেৰি মাজৰ গোঠনিটো গোটাম খোৱাৰ পাছত সেইখিনিত গুঠি লওঁ গোটাম খোৱাৰ পাছত গোঠনি মাৰিব লাগে সেইটোও শিকি ল'লোঁ সেইটো শিকি পেলাই বনালোঁ বনাই ল'ৰা ছোৱালীলেও বনাওঁ ডাঙৰলেও বনাওঁ বনাই আকৌ মাফলাও তেনেকে ল'ৰা ছোৱালীলেও বনাওঁ ডাঙৰ মানুহৰ কাৰণেও বনাই পেলাই লওঁ দিওঁ তাপা হেৰি এইটো কি চুৱেটা নিজেও পিন্ধো লোকৰলৈও বনাওঁ নিজৰ ল'ৰা ছোৱালীৰ কাৰণেও চুৱেটা গুঠি চুৱেটা পিন্ধাইছোঁ বনেট বনাই ডিঙিত মাৰিবলে বনেতো শিকি শিকি ল'লোঁ লৈ মেলি তেনেকেই সেইটো কাম শিকি আজৰি হ'লোঁ আৰু তাঁত সৰু পাই নিজে নিজে শিকি নিজে নিজে তাঁতশাল যোগাৰ কৰি নিজে নিজে তাঁত বৈ তাৰে বিকিওঁ আও এখন ঘৰত ল'বলৈও থওঁ লোকৰ আধিলে আনি লওঁ সেই আও আধিকেও বওঁ চাৰিখন লগালে দুখন তেহেঁতক দিওঁ দুখন নিজেও লৈ পিন্ধি তেনেকেই এই তাঁত বৈ তাঁতত বহুত কষ্ট আছে আৰু তাঁতৰ সঁজুলিও বহুত লাগে তোলোঠা দুৰপতি মাকো ৰাস দুৰপতি সেইবোৰ চব যোগাৰ লাগে আও চব যোগাৰ কৰি মেলি নিজেই সকলো বস্তু তিয়াৰ কৰি নিজেই ববলৈ শিকি শিকি এতিয়া ফুল বাচো ফুলো শিকি ল'লোঁ আৰু ফুল বাচো তেনে বহুত কষ্ট এতিয়া ফুলৰ কাঠি প্ৰায় ত্ৰিছটা চল্লিছটা সৰু সৰু ফুল তেনেকেও হেৰি বাচোঁ বাছি আকৌ মাজতে আকৌ ব নটা দছটা কাঠি বাছি লৈ আকৌ বও তুলি লৈ তেনেকে বও তুলি লৈ তেনেকেও ফুল বাচোঁ বাছি মেলি তেনেকে শিকি এতিয়া তাঁতৰ পাও বহুত চলিলোঁ চলি মেলি তেনেকেই ইনকাম কৰি মেলি আছোঁ চলি মেলি আৰু এতিয়া সেই বহুত কষ্ট তাঁতখন বওঁতেনে মেলোঁতেনে আৰু দিঘ আনি মেলি তাঁতত আঁৰি মেলি লোৱালৈকে বহুত কষ্ট হয় বহুত কষ্ট মাজেৰে তাঁতখন বৈ মেলি আছোঁ আও এভাগে চলি আছোঁ তাৰে ইনকম তাঁতৰ পৰাও হৈছে আৰু চুৱেটাৰ গুঠি মেলি চুৱেটাৰ টিকি পেলাই আকৌ উল গুঠোঁ তেনেকেই বহুত চলি আছোঁ আৰু